পশুপালন চিকিৎসক আমাৰ ইয়াত কৰ্মশালা পাতিছে পাতি ইয়াত আকৌ এনেই দৰব পাতি দিয়েহি দি কৰি আৰু তেনেকৈ আহি দৰব পাতি দি কৰি গুচি যায় দি কৰি আৰু তেনেকৈ চাই কৰি ইয়াত দৰব পাতি দি আৰু আহি আকৌ চাবলৈ নাহে নাহি পেনাই আকৌ আহিব লাগে আহি কৰি তেনেকৈ জনাব লাগে কি হৈছে কি নাই সুধিব লাগে সেইজনে তেনেকৈ কৰি আমাৰ ইয়ালৈ নাহে নাহি পেনাই তেনেকৈ আৰু বহুত অসুবিধা হৈ যায় আহি পেনাই এনেকৈ ইটোৰ পাছত ইটো তেনেকৈ আহি থাকিব লাগে ইজনে ইজনক চাই কৰি থাকিব লাগে চাই কৰি বেমাৰ আজাৰ ভাল হৈছে নাই কি হৈছে কি নাই তেনেকৈ চালে ভাল তেতিয়া আহে আৰু তাৰপৰা দৰব পাতি দি গুচিয়ে যায় আৰু ইয়ালৈ নাহে খবৰ দিলেও নাহে ধৰক তেনেকৈ কৰি কৰি আমিতো জনায়ে থাকোঁ ধৰক ইটো ইটো পাছত ইটো ইটো পাছত ইটো ইটো পাছত ইটো কৰি তেনেকৈ গৰু ম'হ বেমাৰ হ'লেও ধৰক কিবা হাঁহ কুকুৰা বেমাৰ হ'লেও আমি জনাই থাকোঁ এইবিলাক কথা তেতিয়া সেইজনে নাহে ধৰক তাৰপৰা আহিলেও আৰু তাৰমানে কিবা দৰবকেইটামান এনেই দিয়ে আৰু ভালে নহয় নহয় ভাল নহ'লে তেনেকৈ আৰু নিজেই জানিব লাগে সেইজনে তাক ক'ব লাগে কৰি মেলিয়ে তেও তেনেকৈ নোহোৱাৰপৰা আমাৰ বহুত অসুবিধা হয় কৰ্মশালা পাতি আৰু তাৰ একোৱে ফাইদা নহয় তেনেকৈ দৰপ পাতি দি থৈ পেলাই নহ'ব ইটো পাছতো ইটো ইটো পাছত ইটো যদি বেমাৰ আজাৰ হৈয়ে থাকে তেতিয়া গৰু ম'হ যদি চকুৰ বেমাৰ হয় হাগনি হয় তেনেকৈ দৰব পাতি দিলেহে ভাল হ'ব মই তেনেকৈ দৰব পাতি নিদিয়ে ধৰক চিকিৎসকে আহি পশুপালনৰ তেতিয়া ইটোৰ পাছত যদি ইটো হৈয়ে থাকে বেমাৰ আজাৰ তেনেকৈ গৰু ম'হ ধৰক মৰিবই ধৰক এইটো হ'লে আপডাল কৰিলেহে ভাল হ'ব আপডাল নকৰিলে ক'ত ভাল হ'ব তেনেকৈ তাৰপৰা এই এনেকৈ কৰি আমি আৰু ধৰক তাৰপৰা লেখা কৰি দিওঁ নাহে সেইজন এনেকৈ কৰি কৰি আমি তাৰপৰা নিজেই চিকিৎসক কৰি দুই এজন আহে আৰু তাৰপৰা আহি বেজী চেজি দিয়ে বেজী দিলেও ভাল নহয় বেছি হৈ যায় বস্তুটো দৰব এই বেমাৰ আজাৰ এতিয়া তেনেকৈ কৰি দৰব পাতি খুৱাই অলপ চলপ বাচে আৰু অলপ মৰে আৰু তেনেকৈয়ে যায়গৈ